আমাৰ অঞ্চলৰ এম পি হ'ল দিলীপ শইকীয়া ছাৰ এম এল এ হ'ল আমাৰ পিযুজ হাজেৰিকা ছাৰ পঞ্চায়ত সভাপতী হৈছে গোবিন্দ্ৰ ছাৰ তেওঁলোকৰ সৈতে কথা পতা হৈছে তেওঁলোকৰ কামৰো আমি বহুত ভাল পাইছিলোঁ তেখেতে বহুত মানে হেৰি সভাপতি ছাৰজনে ৰাস্তা ঘাটত বহুত মানে উন্নতি কৰিছে আৰু আমাৰ যিখিনি মানে মান পিছপৰা অঞ্চল আছিল পিছপৰা অঞ্চলত তেখেতে বহুখিনি মানে ৰাস্তা ঘাটৰ পৰা শিক্ষাৰ পৰা পানী যোগানৰ পৰা মানে বহু ধৰ বহুখিনি মানে উন্নতি কৰি আছে আমি তেওঁলোকৰ কথা পাতোঁ তেওঁলোকৰ যিখিনি আমি অসুবিধা পাইছোঁ তেওঁলোকৰ লগত আমি আলোচনা কৰি বা তেখেত যিখিনি আমি হেৰি পাই আছোঁ ক'ব ক'লে সিহঁতে কামখিনি কৰি দিয়ে ৰাস্তা ঘাটটো আমাৰ বহুখিনি সুবিধা হৈছে আগতে মানে ৰাস্তা বুলিবলৈ ৰাস্তাই নাছিল আমাৰ অঞ্চলৰ এতিয়া চব ৰাস্তা পকা হৈ গৈছে মানে সৰু সুৰা ৰাস্তাবিলাক একদম মানে ভাল হৈছে পানীখিনিৰ কাৰণে ঘৰে ঘৰে আমাৰ ৰাস্তাত পা পানী আহিছে পঞ্চায়তৰ পৰা পানীখিনি আমি পাইছোঁ বিনামূলীয়াকৈ অঁ তাৰপিছত ৰাস্তা ঘাট শিক্ষাৰ ফালৰ পৰা স্কুল কলেজ মানে সদায় মানে ছাৰহঁতে তত্ত্বাবধানত লৈ আছে স্কুলৰ শিক্ষা দীক্ষাও বহুখিনি মানে আগতকৈ বা উন্নত ধৰণৰ হৈছে আৰু ল'ৰা ছোৱালী যেনেকুৱা মানে এই পিছপৰা আছিল প পঢ়িব পঢ়াৰ কাৰণে মানে আগুৱাই যাব পৰা নাছিল সিহঁতে মানে দুখীয়া দৰিদ্ৰ বা পিছপৰা ঠাইৰ ল'ৰা ছোৱালীবিলাকক মানে এই পঢ়াৰ খৰচ পাতিও দিয়া সুবিধা কৰি দিছে চাইকেল দিছে স্কুটি দিছে তাৰোপৰি যিবিলাক মানে মাচুল দিব নোৱাৰি সেইবিলাকক মাচুল পৰ্যন্ত দি দিছে আৰু মানে হেৰি কৰি মানে বাহিৰত পঠাব লাগে ভাল মেৰিটছৰ ল'ৰা বাহিৰত যাব নোৱাৰে সিহঁতে পঢ়িব পঢ়াব নোৱাৰে মানে ছাৰহঁতে সেইবিলাকৰ ল'ৰাক মানে খৰচ পূৰা বহন কৰি আছে শিক্ষাৰ ক্ষেত্ৰতো মানে বহুখিনি আগুৱাই নিছে আমাৰ ইয়াতে এ পি এছ চি ইউ পি এছ চি ৰ কাৰণে বহুত ল'ৰা বাহিৰত পঢ়িব গৈছে আগত এইখিনি সুবিধা পোৱা নাছিল আকৌ আজি ক এই পঢ়াৰ ক্ষেত্ৰত বহুত পিছপৰা আছিল আমাৰ অঞ্চলটো মানে শিক্ষাৰ ক্ষেত্ৰত মানে এইটো মানে পদক্ষেপ লোৱাৰ পৰা ছাৰহঁতে এতিয়াতো মানে চব ল'ৰাই মানে মানে ডিগ্ৰীটো কমপ্লিট কৰি এ পি এছ চি ইউ পি এছ চি ৰ কাৰণে মানে ছাৰহঁতে মানে আগুৱাই নিয়াৰ কাৰণে এই অনলাইনৰ সুবিধা হৈছে এটা এনেকে বাহিৰত গৈ অনলাইন কৰি আছে বা সিহঁতে মানে মানে বহুত ইয়াতে আমাৰ এ পি এছ চি ও পাইছে ইউ পি এছ চি ও পাইছে আমাৰ আগুৱাই গৈছে শিক্ষাৰ ক্ষেত্ৰত বহুখিনিয়ে আগুৱাই গৈ আছে আৰু ৰাস্তা ঘাটতো মই ক'লোৱে ৰাস্তা ঘাট বহুত ভাল উন্নত ধৰণৰ হৈছে তাৰপাছত মানে এই ৰাস্তাত হেৰিবিলাক কি মানে আগতে বহুত এক্সিডেণ্ট আছিল মানে ৰাস্তাত মানে এই ফ'ৰ লাইনৰ ৰাস্তা হৈছে আৰু ইথেন এক্সিডেণ্ট বহু কমি গৈছে আগতে মানে এক্সিডেণ্টৰ মানে সংখ্যা বহুত বাঢ়ি আছিল আজিকালি এক্সিডেণ্টৰ সংখ্যাটো কমি গৈছে আৰু মানে ৰাস্তাবিলাক মানে ফ'ৰ লাইন ৰাস্তা হৈছে প্ৰায় ৰাস্তাবিলাকে মানে যিবিলাক মানে হাই ৰাস্তাবিলাকত বহুত ভাল হৈছে সেইকাৰণে চৰকাৰক আমি বহু বহুত ধন্যবাদ দিছোঁ তেখেতৰ কামবিলাকৰ কাৰণে বহুত ভাল ধৰণৰ কাম কৰি আছে তেনেকুৱা চৰকাৰ আমি বিচাৰোঁ আৰু